মই জীৱনত বহুতো কিতাপ পঢ়িছোঁ তাৰ মাজতে এখন হ'ল উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসখন মই প্ৰথমতে ভাবিছিলোঁ উপন্যাসখন ইমান ভাল ন'হব কিন্তু যেতিয়া পঢ়ি গৈ থাকিলোঁ তেতিয়া উপন্যাসখনে মোক বহুতো নজনা কথা শিকাবলৈ শিকাইছিলে কাৰণ উপন্যাসখন এখন সামাজিক উপন্যাস সেই উপন্যাসখন আছিল মিচিং সমাজখনক কেন্দ্ৰ কৰি লিখা এখন উপন্যাস উপন্যাসখনত এহাল ডেকা গাভৰু জঙ্কি আৰু পানৈক কেন্দ্ৰ কৰি লিখা হৈছিলে উপন্যাসখন ৰচনাৰ সেই ঠাইডোখৰ আছিল ঘূঁণাসূতিৰ পাৰৰ এখন মিচিং গাঁও তাত একেখন গাঁৱৰে সন্তান মিৰি হেৰি মিৰি ছোৱালী জঙ্কি আৰু পানেইৰ মাজত ভালপোৱা অৰ্থাৎ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল কিন্তু যিহেতু পানেই গামৰ ছোৱালী গতিকে তাইক কেও কিছু নথকা পানেই জঙ্কিলৈ বিয়া দিবলৈ মাক বাপেকে অসন্তুষ্টি প্ৰকাশ কৰিছিল তাৰ বিপৰীতে তাই ভাল সম্ভ্ৰান্ত ঘৰৰ ল'ৰা কুমুদক বিয়া দিবলৈ বাবে আগবাঢ়িছিল কুমুদে সেই নিমিত্তে গামৰ ঘৰত জোঁৱাই খাটিবলৈ আহিছিল কিন্তু কোনো কাৰণতে পানেইৰ মন জয় কৰিব পৰা নাছিল তাৰ বিপৰীতে পানেই লুকাই চুৰ কৰি কাৰচিং কাৰডানোক সাক্ষী কৰি ব্ৰহ্মপুত্ৰৰ পাৰত পানেই জঙ্কিক স্বামী বৰণ কৰিছিল আৰু তাই ৰাতিয়েই পলাই গুচি গৈছিল জঙ্কিলৈ সেই উপন্যাসখন সেই উপন্যাসখনে মোৰ মন মন মন সলনি কৰিবলৈ বাধ্য কৰিছিল কাৰণ মিচিং সমাজৰ বহুতো নজনা কথা জানিব পাৰিছিলোঁ তাৰ উপৰিও সেই কিতাপখনত মিচিং সমাজৰ পৰম্পৰা জোঁৱাই খটাৰ নিয়ম আৰু গাম চৰিত্ৰটো কেনেকুৱা আছিল মিচিং সমাজত অৰ্থাৎ গাঁওবুঢ়াই কেনেদৰে শাসন কৰিছিল সেই সময়ৰ সমাজখনক তাৰ বিষয়ে বহুতো কথা লিখা আছিলে তাৰ উপৰিও মিচিং সমাজখনত কেনেদৰে বিবাহ এখনক লৈ কেনেদৰে পৰিৱেশ কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হয় তাৰ ওপৰতো বহুত কথা লিখা আছিল এই উপন্যাসখনৰ বাবেই ৰজনীকান্ত বৰদলৈয়ে উপন্যাস সম্ৰাট হিচাপে স্বীকৃতি পাইছিল